ভাতৰ লগত মচুৰ দালি কল পচলা ভাজি খোৱা হয় আকৌ ভাতৰ লগত মাটিমাহ আৰু কাঠ আলু দাইল বনাই খাব পাৰি লগতে আলু ভাত কেৰেলা কেঁচা পিঁয়াজ দি মিঠাতেল দি পিটিকা খোৱা হয় কেতিয়াবা অমিতা খাৰ দিয়া ভাজিও বনাই খাব পাৰি ভাতৰ লগত মচুৰ দাইল তাতে ঘিউ কচু বিলাহী দি এখন দালি বনাই খাব পাৰি বডিমাহ ভাজি আৰু আমাৰ আমৰ আচাৰ খোৱা হয় যদি মাহৰ লগত বাদাম পাপৰ দি শুকান ভাজি বনাই খাব পাৰি আকৌ বাৰীতে পোৱা সেউজীয়া শাক পাচলি যেনে লাই শাক পালেং শাক ৰঙালাও আগৰ ভাজি লগতে জাতিলাও আগো খাব পাৰি ৰঙালাও ফুলৰ লগত ডিম দি ভাজি খাব পাৰে মাটি কান্দুৰী পনৌনোৱা শাক দন শাক জিলমিল শাক খুটৰা শাক মৰিচা শাক বাৰীতে পোৱা ক'লা কচু আদি খাব পাৰি ক'লা কচু কেতিয়াবা পাতত দিও খাব পাৰি জালুকৰ জুলীয়াকৈ বনাই খোৱা হয় মাজে মাজে কচু শাক কলডিলৰ ভাজি আৰু মচুৰ দালিৰ লগতো ভাত বনাই খাব খোৱা হয় ভাতৰ লগত আকৌ ঘৰৰ পুখুৰীৰ মাছৰ ফ্ৰাই বনাই কৰি খোৱা হয় জিকা আলু ভোল বনাই খোৱা হয় লগত শামৰ আৰু কাজি নেমুও খোৱা হয় কেতিয়াবা আলু আৰু ভাতকেৰেলা ভাজি আলু পিটিকাও খোৱা হয় বাটৰ লগত আকৌ ভেদাইলতা আলু দি জোল খোৱা হয় ভাতৰ লগত মানিমুনি ভাতৰ লগত খোৱা হয় নৰসিংহ আৰু গৰৈ মাছৰ জোল বনাই খাব পাৰি মাগুৰ মাছৰ জোল খাব পাৰি নৰসিংহ আৰু ভেদাইলতাৰ লগত গৰৈ চেঙেলী মাছ দি জোল বনাই খাব পাৰি কোমোৰা লগত কঁঠাল গুটি আলু বুট মিলাই এখন ভাজি বনাই খাব পাৰি আকৌ ডিমৰ আমলেট খাব পাৰি আকৌ বুটৰ ভাজি শুকানকৈ বনাই খাব পাৰি বিট আৰু পিঁয়াজৰ চালাদ খাব পাৰি